অসমীয়া ভাষা বুলি ক'লে এটা সংমি এটা সংমিশ্ৰত ভাষা অসমীয়া ভাষা বুলি ডাইৰেক্টলি এটা নিৰ্দিষ্ট ভাষা নাই এটা সংমিশ্ৰত ভাষা উদাহৰণস্বৰূপে ব্ৰজাৱলী ভাষা সংস্কৃত সেইটো ভাৰতবৰ্ষৰৰ এটা পৌৰাণিক ভাষা ব্ৰজাৱলী অসমত যেতিয়া বাৰশ আঠাইছ খ্ৰীষ্টাব্দত যেতিয়া আহোমসকল আহিল তেওঁলোকে ব্যৱহাৰ কৰা ভাষাটো আহিল টাই ভাষা টাই টাই ভাষাত আহি গুচি গ'ল তাৰ পাছতে টাইৰ ভাষাতেই চলি থকাৰ পাছত এটা সময়ত যেতিয়া ব্ৰিটিছসকলে ইয়াত সোমাই গুচি গ'ল বেংগলীসকল যেতিয়া এই লগত আহি গুচি গ'ল তাৰ লগত সেই টাইমত বড়ো উপভাষা হাজং ৰাভা কছাৰী বিভিন্ন জাতি উপজাতি উত্তৰ পূৰ্বাঞ্চলত থকা আৰু যিবিলাক আছে চেদুক পেন নাগা ডফলা এইবিলাকত যিবিলাক উপভাষা গোটেইখিনি সংমিশ্ৰণ হৈ এটা সময়ত অসমীয়া ভাষাটো হৈ গ'ল অসমীয়া ভাষাটোত ডাইৰেক্টলি কৈ দিব পৰা নাযায় যে এইটোৱেই যে অসমীয়া ভাষা যেনে শব্দটো বেলেগৰপৰা অহা উৰণ দাসবিলাকৰপৰা আহিলে অষ্ট্ৰিকবিলাকৰ আহিছে এনেকৈ বিভিন্ন ধৰণৰপৰা শব্দবিলাক আহি আহি এটা ব্ৰজাৱলী ভাষা শংকৰ গুৰুজনাৰ দিনত আহে' সভাসদ লোক দেখহ শুনহ এইবিলাক ব্ৰজাৱলী ভাষা যি অংকীয়া নাটত লিখিলে শংকৰ গুৰুজনাই এই শংকৰ গুৰুজনাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দৌল দেৱালয় তীৰ্থস্থান ভ্ৰমণ কৰি আহি এটা ভাষা উলিয়াই এটা ভাষাৰ সৃষ্টি কৰিলে নাট সৃষ্টি কৰিলে বৰগীত সৃষ্টি কৰিলে যিটো ব্ৰজাৱলী ভাষা বুলি কোৱা হ'ল সেইটো এটা ভাষা হৈ গ'ল প্ৰায় সকলো থাকিলেই বাকী আমাৰ উপভাষা বা দোৱান বুলি যিবিলাক কোৱা যায় সেই দোৱানবিলাকত থাকিলেই গৈ গৈ গৈ এটা সময়ত এটা ভাষা এটা হ'লগৈ যে আমাৰ ভাষাটো অস্তিত্ব ৰক্ষা হ'বৰ কাৰণে আমাৰ পৰৱৰ্তী সময়ৰ পৰিৱৰ্তী সময়ত আমাৰ ব্যক্তিসকলে পুৰোধাসকলে যে অসমীয়া ভাষা নামৰ এটা ভাষা হ'ব লাগে বুলি তেওঁলোকে উন্নতি সাধনী সভা অসমীয়া ভাষাৰ উন্নতি সাধনী সভা নামাৰ এটা সংগঠন খুলি লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোঁহাই বৰুৱা হেমচন্দ্ৰ গোস্বামী এইসকল পুৰোধা ব্যক্তিয়ে এটা ভাষা এটা হ'ব লাগে বুলি ব্ৰিটিছৰ এগেঞ্চত গৈ পেলাই তেখেতসকলে কিন্তু সেই টাইমত বাঙালী ভাষাতেতো অধ্যয়ন কৰিছিল এটা ভাষা হ'ব লাগে বুলি আন্দোলন কৰি পেলাই প্ৰতিবাদ কৰি দেৱাল স্মৃতি গ্ৰন্থ মেগাজিন প্ৰস্তুত কৰি পেলাই এটা ভাষা হ'ব লাগে বুলি যেতিয়া প্ৰতিবাদ কৰি এটা নিৰ্দিষ্ট ভাষালৈ আহিল যেতিয়া ভাষালৈ আহিল আমি যিটো বৰ্তমান যিটো বাক্য লিখি আছো এই বাক্যটোত এখন মাননীয় অধক্ষ মোহোদয় বিষয় আমি যিবিলাক আমি বাক্য লিখিছোঁ এইবিলাক বাক্য কমপ্লিটলি ডাইৰেক্টলি অসমীয়া ভাষাৰ নহয় এইটো বাংগালী বাঙালীৰপৰা আহিছে সংস্কৃতৰপৰা আহিছে বড়োৰপৰা আহিছে টাগিং তাতুং মিচিং বিভিন্ন দাসসকল আহিলে দ্ৰাবিড়সকল আহিলে বিভিন্ন জাতি উপজাতিৰ বিভিন্ন জেগাৰপৰা অহা তেখেতসকলে যিবিলাক শব্দ ব্যৱহাৰ কৰিছিল কথোপকথন কৰিছিল তাৰপৰা শব্দবিলাক আনি আনি আনি আনি এটা সময়ত অসমীয়া নামৰ এটা ভাষাৰ উৎপত্তি হ'ল এটা সংমিশ্ৰত ভাষা পোণপটীয়াভাৱে কেতিয়া কৈ দিব পৰা নাযায় যে অসমীয়া নামাৰ এটা স্থায়ী ভাষা স্থায়ী ভাষাটো এতিয়া হৈছে কিন্তু এটা এটা সংমিশ্ৰিত এটা ভাষা প্ৰত্যেকটো শব্দৰ প্ৰত্যেক এটা শব্দৰ এটা আখৰ বেলেগ ভাষাৰপৰা আহা আমি তেনেকৈ চাওঁ যে পৰা আহিছে সেইটো বেলেগ অনুচংটো বেলেগ বেলেগৰপৰা টাই ভাষাৰপৰা অহা যেনেকৈ পৰা আহিছে এনেকৈ বিভিন্ন ধৰণৰ এই এটা খুব খুব কম সময়ৰ ভিতৰত খুব কম সময়ৰ ভিতৰত এক ডেৰ মিনিট বা দহ মিনিট পোন্ধৰ আধা ঘণ্টাৰ ভিতৰত এইখিনি কৈ শেষ কৰিব পৰা এটা বিষয় কেতিয়া হ'ব নোৱাৰে গতিকে এটা কথাই ডেফিনিট আমি স্থায়ীভাৱেই এইটো কথাই কৈ যাব পাৰোঁ যে অসমীয়া ভাষাটো এটা সংমিশ্ৰত ভাষা ইয়াত ফৰাচী ফ্ৰান্স ইংৰাজ টাই কছাৰী লালুং অকা ডফলা মিচিং বাংলা বিভিন্ন ধৰণৰ ভাষা উপভাষাৰদ্বাৰা সংমিশ্ৰত এটা ভাষা আৰু এই ভাষাটোক কটকটীয়া কৰিবৰ কাৰণে হেমচন্দ্ৰ বৰুৱাদেৱে হেমকোষখন ৰচনা কৰি পেলাই আমাক এটা স্থায়ী ভাষা হিচাপে খুটি পতি থৈ গ'ল আৰু আমি সেয়াই এতিয়াৰ অসমীয়া ভাষা আৰু ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ হ'লে যে আমি সেই যে এতিয়া ওলাইছে বিভিন্ন ইংৰাজী শব্দ ওলাই সোমাই সোমাই পেলাই অসমীয়া অসমীয়া শব্দ অসমীয়া শব্দবিলাক অসমীয়া বাক্যবিলাক আমাৰ ইয়াৰপৰা হেৰাই যাব বিচাৰিছে হেৰুৱাই দিছে মেট্ৰিকতো কেশ্যন আহে যে যে শুদ্ধকৈ অসমীয়াত শুদ্ধকৈ লিখা মই তোমালৈ ৰখি আছো সেই ধৰণৰ কুৱেচনৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া হৈছে যে শুদ্ধকৈ লিখা মই তোমালৈ ৰখি আছো সেই তেনেকুৱা ধৰণৰ কৈচন অহাটো আমাৰ অসমীয়া জাতিৰ কাৰণে এটা দুৰ্ভাগ্যজনক এটা বিষয় এই কথাখিনি প্ৰত্যেকজন অসমীয়াই সজাগতা অৱলম্বন কৰিলেহে অসমীয়া ভাষাটো অস্তিত্ব ৰক্ষা হ'ব আৰু পৰৱৰ্তী সময়ত এই পদক্ষেপটো সকলোৱে প্ৰত্যেকজন অসমীয়াই ল'ব বুলি মই আশা ৰাখিছোঁ